মই মাছ খাই ভাল পাওঁ মাছ ধুনীয়াকৈ সৰিয়হ অকমান আদা ৰচুন পিচি একদম একদম একদম বনাই এটা মাখা মাখাকৈ বনায় ভালপাওঁ তাৰপিছতে মাংস মাছ মই ৰৌ মাছ ভাল পাওঁ সৰু মাছ ভাল পাওঁ সৰু মাছে ভাপত দি পেলাই ভাপত দি পেলাই পিটিকা কৰি ভাল পাওঁ তাৰপিছতে মই দালি বনাই মাছ ভাপত দি পেলাই পিটিকা কৰি দালি থাকিব লাগে তাৰপিছত এইটো ভাল পাওঁ তাৰপিছতে মই এই চিতল মাছ ভাল পাওঁ চিতল মাছৰ এই আগৰ পিচটো লম্বাকৈ কাটি এইটো ভাপত দি পেলাই বহুত ভাল পাওঁ তাতে